অঁ হেল্ল' অঁ সেই চিনেমাবিলাকেই ইমান এইলা চিনেমা চাই ভাল লগা নাই কিমান চাবি আৰু এই চিনেমাবিলাক আগৰ চিনেমা সেইবিলাক দিলে ভাল হয় সেই চিনেমা চাব বিচাৰোঁ আৰু কি হ